পশুপালনত কৃষকসকলে সন্মুখীন হোৱা বহুতো সমস্যা আছে তাৰ ভিতৰত গৰুৰ খোৰা ফটা গৰুৰ পেট ফুলা আৰু চকুৰ পানী ওলোৱা আদি সমস্যা দেখা যায় ছাগলী ছাগলীৰ ক্ষেত্ৰত ওকনি হোৱা গাত ফোঁহা হোৱা আৰু বহুতো সৰু সৰু বেমাৰ দেখা যায় কুকুৰাবোৰৰ চকু বন্ধ হোৱা চাঁহি হোৱা আৰু জ্বৰ হোৱা দেখা যায় হাঁহৰ ক্ষেত্ৰত খোজ কাঢ়িব নোৱাৰা আদি বেমাৰ হোৱা দেখা যায় আমি এই সমস্যাবোৰ পশু চিকিৎসকৰ সহায় ল'ব লাগে কিছুমান সৰু সুৰা বেমাৰ আজাৰ আমি ঘৰুৱাভাৱে যত্ন লৈয়ো ঠিক কৰিব পাৰোঁ জীৱ জন্তুবোৰৰ পৰা খেতিয়কসকলে এনেধৰণৰ সমস্যাবোৰত ভোগা দেখা যায় মই কিছুদিনৰ বাবে ঘৰু ঘৰৰ পৰা দূৰত থাকিলে মোৰ ঘৰত মোৰ জন্তুবোৰক মা দেউতা ভাইটি ভাইটিয়ে এই কামবোৰ চোৱা চিতা কৰে আৰু তেওঁলোকে মই যেনেদৰে যত্ন লওঁ তেনেদৰেই লয় জন্তুবোৰে ক্ষেত্ৰত মই বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যোৱা বছৰত মোৰ সকলো ছাগলী পেট ফুলা বেমাৰত মৃত্যু হ'ল আৰু কুকুৰাবোৰ জ্বৰ হৈ মৰি থাকিল পশুপালনৰ ক্ষেত্ৰত এইবোৰ দেখা পোৱা যায়